মই চাওঁ নিউজ লাইফ খুব ভাল লাগে ৰাতিপুৱাই উঠোঁ উঠি ৰাতিপুৱা মই টি ভিটো লগাই কি মই খালী চেনেল হ'ল নিউজ লাইফ নিউজ লাইফটো চাওঁ বঢ়িয়াকৈ নিউজ লাইফৰ খবৰ বাতৰিবিলাক লওঁ আৰু ৰাখী ফলটো চাওঁ মই দিনটোৰ কাৰণে কেনেকৈ যাব নিউজ লাইফত ধুনীয়াকৈ মানে কৈ দিয়ে সেইটোকে চাই কৰি দিনটোৰ কাৰণে ওলাওঁ নিউজ লাইফত সন্ধিয়া সময় হ'লেও মই সাতটা বজাত মই নিউজ লাইফে চাওঁ আৰু ৰাতিপুৱা বাতৰি কাকতৰ ভিতৰত মই প্ৰতিদিন প্ৰতিদিন বাতৰি কাগতখন মই চাওঁ চাই ভালো লাগে তাতে বহুত কিছুমান ভাল ভাল বস্তু মানে দেখা পাওঁ ভাল ভাল বস্তু কেইটামান বুজি পোৱা যায় লিখে ভালেই লিখে প্ৰতিদিনা টাইমত আপোনাৰ বাতৰি কাকতখন বৰ্তমান অসমৰ বিখ্যাতে হৈ আছে ভাল ভাল নিউজ পোৱা যায় আৰু নিউজ লাইভটোতো ভাল ভালে নিউজ পোৱা যায় আৰু ঘৰৰ পৰিয়ালৰ লগত যদি টি ভিটো চাওঁ টি ভি চালে মই ৰং চেনেলটো চাওঁ ৰং চেনেলটোত বহুত অসমীয়া অসমীয়া বহুত জনপ্ৰিয় অভিনেতা অভিনেতবিলাকে মানে চিৰিয়েলবিলাক দেখুৱাই চাওঁ একেলগে বহি চাই ভালো লাগে পৰিয়ালৰ লগত বিশেষকৈ মই বেহাবাৰী চাওঁ বেহাবাৰীখনো ভাল লাগে বেহাবাৰী চিৰিয়েলখন বহুত জনপ্ৰিয় হৈ গৈছে সন্ধিয়া হ'লে চাওঁ আৰু আপোনাৰ টি ভি খোলাৰ লগতে নিউজটোতো প্ৰথমেই চাওঁ নিউজটো চাই লওঁ নিউজ চালে আপোনাৰ মই চালে আপোনাৰ নিউজ লাইভেই চাওঁ মই নিউজ লাইভটো মই খুবেই ভালপাওঁ কিছুমান তাতে মানে বিভিন্ন জেগা বিভিন্ন চুকে কোণে জেগাত নিউজবিলাক পাওঁ ক'ত কি হৈছে ক'ত কি নাই চাই ভাল লাগে শুনি ভাল লাগে কিছুমান বস্তু দেখি মনো বেয়া লাগে ক'ত কি হৈ আছে আমি গমেই নাপাওঁ সেইটো কাৰণে নিউজ লাইফৰ নিউজৰ মানে যিবিলাক ৰিপৰ্টাৰ সাংবাদিক আছে সিহঁতে মানে দুখ কষ্ট নাভাবি চুকে কোণে গৈ আমাক সেইবিলাক নিউজ দিয়ে চাই আমি তাকেই মানে সন্তুষ্ট হওঁ ভালো লাগে কেতিয়াবা বেয়াও লাগে ক'ৰবাত কিবাকিবি মানে দুৰ্ঘটনা ক'ৰবাত কিবা এক্সিডেণ্টেই হওক কিবাই হওক আমি মানে পাওঁ নিউজৰ ভিতৰত নিউজ লাইভ এটা মোৰ কাৰণে বহুত প্ৰিয় আৰু বাতৰি কাকতখন চালে আপোনাৰ প্ৰতিদিন বাতৰি কাকতখনত বহুত কিছু ভাল বস্তু দেখা যায় বহুত ভাল বস্তু মানে লিখা পাওঁ চাওঁ চিৰিয়েল টেৰিয়েলৰ ভিতৰত অসমীয়া আপোনাৰ ৰামধেনু হওক ৰং চেনেল হওক যি কোনো অসমীয়া চিৰিয়েলেই ঘৰৰ পৰিয়ালৰ লগত বহি একেলগে চাওঁ চাই ভাল লাগে অসমীয়া চিয়েল বুলি ক'লে ভাড়াঘৰ ভাড়াঘৰখন বহুত জনপ্ৰিয় আছিল একেলগে বহি ফূৰ্তি কৰি জমনি কমেডি আছে গোটেইখিনি বস্তু সোমাই থাকে ঘৰৰ পৰিয়ালৰ কিছু বস্তু বুজা যায় শুনা যায় মানে কেনেকৈ কৰিলে কেনেকুৱা হ'ব কি কৰিলে কি নহ'ব বহুতখিনি আমাক শিকাই এই ৰং চেনেলৰপৰাও পাইছোঁ ভাল চিয়েল আপোনাৰ এই যে ভাড়াঘৰ আৰু আপোনাৰ বেহাবাৰী আউট পোষ্টখনো ভাল লাগে চাওঁ একেলগে পৰিয়াল সহকাৰে ভাল লাগে আৰু এইখিনিয়ে আৰু ভাল